আ আমাৰ ইয়াতে হোলী হয় হোলী হোলীটো আমাৰ ঘৰতে পালন কৰা হয় প্ৰতি বছৰে হোলী আহে হোলীটো আমাৰ ল'ৰা ছোৱালী ঘৰতে হোলী খেলে আৰু দেউল উৎসৱটো বৰপেটাত হয় বৰপেটাত আমি বছৰে যাওঁ হোলী দেউলটো চাবলৈ দেউল আমি প্ৰত্যেক বছৰে আমি বৰপেটাত চাওঁ দেউলটো আৰু দুৰ্গা পূজা দুৰ্গা পূজটো আমি দুৰ্গা পূজা চাব যাওঁ বছৰে আমি দুৰ্গা পূজা চাব যাওঁ এই বেলচৰত হয় বেলচৰতো যাওঁ চাব বছৰে আৰু দুৰ্গা পূজাটো আমি আমি মানো আৰু দুৰ্গা পূজাটো বহাগ বিহুত বহাগ বিহুতো আমি বহাগ বিহু মাঘ বিহু আমি এইটোতো কৈছোঁৱেই গোটেইখিনি কথাই আমি বছৰে বছৰে পালি আহিছোঁ এইকেইটা বছৰ